ঘৰলৈ আহিলোঁ খালো এই খাব লৈছো কিবা এটা ৰহ থ'চোন এতিয়া হেল্ল' থ'চোন এতিয়া

কি কথা অঁ হয় হয়

হয় হয় হয় এইটো ঠিক কৈছে

হয় হয় হয় হয় হয়

অঁ সেনেকুৱা এখনে কিবা ল'বা লাগিব